হেল্ল' হয় নমস্কাৰ হয় মই আপোনালোকৰ এজেন্সীৰপৰা এখন কেব মানে ভাৰা কৰিব বিচাৰিছিলোঁ আৰু সেই ভাৰা কৰো কৰা মানে মই যোনটো এড্ৰেছ দিছিলোঁ তেখেতক যে সেই এড্ৰেছটোত মই তেখেতক বাৰ বজাতে আহি পাবলৈ কৈছিলোঁ আৰু এতিয়া দুই বাজিলে গতিকে মই অথনিৰপৰা তেখেতক কণ্টেক্ট কৰিব বিচাৰি আছোঁ কিন্তু মই কণ্টেক্ট কৰিব পৰা নাই তেখেতক গতিকে সেইকাৰণে মই আপোনালোকলৈ কল কৰিলোঁ আৰু মানে মোৰ এটা অনুৰোধ যাতে আপোনালোকে সেই যোনখন আমি কেব কেব মানে বুক কৰিছিলোঁ সেই কেবখন এতিয়া মানে অনুগ্ৰহ কৰি আপোনালোকে সেইখন কেঞ্চেল কৰি দিব লাগে কাৰণ আমি য'লৈ যাম বুলি ভাবিছিলোঁ তাত আমি বাৰ বজাতে যাব লাগিছিল আৰু মানে তিনি বজালৈ ঘৰ আহি পাবহি লাগিছিল গতিকে মানে ইমান দেৰি হোৱাৰ কাৰণে সেইটো কাৰণে মই সেই কেবখন মানে কেঞ্চেল কৰিব বিচাৰোঁ তেখেতে কোন ঠিকনাত গ'ল মই সেইটোও নাজানো কাৰণ মই তেখেতক কণ্টেক্ট কৰিব বিচাৰিছোঁ কিন্তু তেওঁ মোৰ ফোনটো উঠোৱা নাই গতিকে আপোনালোকে কেবখন কেঞ্চেল কৰি দিয়ক হয় ধন্যবাদ